অঁ দাদা এই আপোনালোকে এই কিবা বাৰ্থডে চাৰ্থডে তেনেকুৱা ইভেণ্টবোৰ কৰে নেকি বাৰু অঁ আছিলে মোৰ মানে এটা বাৰ্থডে এটা পাতিম বুলি ভাবিছিলোঁ এইবাৰ

অঁ বাৰ্থডেটো অহা ত্ৰিছ তাৰিখে পাতিম বুলি ভাবিছোঁ অকণমান ভালকৈ মানে ডাঙৰকৈ পাতিম বুলি ভাবিছোঁ তাকে আপোনালোকক খবৰ কৰিছোঁ

হয় হয় অঁ অলপ ডাঙৰকৈ পাতিম বুলি ভাবিছোঁ সেইকাৰণে অকণমান বোলো সুধোচোন কেনেকুৱা কি হ'ব হয় হয় এই আপোনাৰ ভাত হ'ব ভাতৰ লগত মাংস থাকিব তাৰপিছত পনীৰ তেনেকৈ আইটেম ভাবিছোঁ

অঁ আপোনাৰ ডেৰ কিলোমানৰ হ'লেই হ'ব

অঁ আপোনাৰ এইটো মানে খৰচ পাতি কিমান কেনেকৈ হ'ব অলপ কওকচোন হয় হয় অঁ অঁ অঁ বাৰু অলপ ডাঙৰকৈয়ে পাতিম বুলি ভাবিছোঁ বাৰু তাত অলপ কিবা ডিছকাউণ্ট চিছকাউণ্ট দিব নি

অঁ ঠিক আছে বাৰু মই আপোনাক আৰু কালি ফোন কৰি আছো